ছাত্ৰ জীৱনৰ কথা যদি কৰিবলগীয়া হয় তেতিয়া মই ভাবোঁ প্ৰত্যেকজন মানুহেই হাইস্কুলীয়া জীৱনৰ তলৰ খাপলৈ ঘূৰি যাব আৰু মই প্ৰথমতে মই নিজৰ কথাৰে আৰম্ভ কৰিব বুজিছোঁ খুজিছোঁ মোক যদি কোনোবাই ছাত্ৰ জীৱনৰ কথা জীৱনৰ কোনখিনি সময় আটাইতকৈ ভাল লাগিছিল বুলি সোধে তেতিয়া মই ক'ম যে আমাৰ সেই সময়খিনি যিখিনি সময়ত আমি প্ৰাইমেৰী স্কুলত পঢ়ি থাকোঁতে একেলগে আমি জুম বান্ধি জোতা চেন্দেল নিপিন্ধাকৈ গাঁৱৰ পথৰুৱা ৰাস্তাইদি ভগা চিগা ৰাস্তাইদি আমি যেতিয়া একেলগে শিলিখা আমলখি বুটলি স্কুললৈ আহিছিলোঁ সেই সময়খিনিৰ কথা মনত পৰিলে ভাল লাগে বিশেষকৈ সেই সময়খিনি আছিলে বহুত বৰ কেয়াৰ ফ্ৰী কেয়াৰ ফ্ৰী লাইফ আছিলে এইটো কাৰণ আমি ইস্কুললৈ আহোঁ কিন্তু শিক্ষা লাভতকৈ আমাৰ আমি বিশেষকৈ আমাৰ লগৰ ল'ৰাৰ লগত কটোৱা সেই সময়খিনিৰ ওপৰত বেছিকৈ গুৰুত্ব দিছিলোঁ একেলগে আমি থকা একেলগে খেলা ফুৰ্ত্তি কৰা সেইখিনি আমি বেছি উপভোগ কৰিছিলোঁ গতিকে মই ভাবোঁ আমি যদি স্কুলৰ স্কুলীয়া জীৱনৰ কথা যদি সোঁৱৰিব লগা হয় তেতিয়া আমি সেইখিনি সময় সোঁৱৰি বেছি ভাল পাওঁ এতিয়া আজিকালি যদি আমি তুলনা কৰি চাওঁ আজিকালি তলৰ খাপৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীবিলাকৰ তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত কিমান প্ৰেচাৰ আহিছে তেওঁলোকৰ কিমান হেঁচা তেওঁলোকৰ ওপৰত পৰিছে তেওঁলোকৰ হেঁচাটো এনেকুৱা হৈছে যে পৃথিৱীখন সলনি হৈ গৈছে প্ৰতিযোগিতামূলক কথা আহিছে এশ শতাংশ নম্বৰ পাবই লাগিব গতিকে সেই এশ সন শতাংশ নম্বৰৰ যিটো যিটো দাবী যিটো হেঁচা সেই হেঁচাৰ কাৰণে তেওঁলোকে শৈশৱকালৰ তলৰ শ্ৰেণীৰ ছাত্ৰ জীৱনৰ প্ৰকৃত যিবিলাক ৰং ৰহস্য সেইখিনি তেওঁলোকে উপভোগ কৰাৰ পৰা তেওঁলোক বঞ্চিত হৈছে তেওঁলোকে মুকলি আকাশত থাকিবলৈ নোপোৱা হৈছে তেওঁলোকে নৈ জান জুৰিত তেওঁলোকে অকণমান সাঁতুৰিবলৈ সময় নোহোৱা হৈ গৈছে তেওঁলোকে পঢ়াৰ লগতে আনুষঙ্গিক যিবিলাক অন্যান্য যিবিলাক কাম গীত মাত কলা শিক্ষা নৃত্য এই সকলোখিনি তেওঁলোকে পঢ়াৰ মাজেদিয়ে তেওঁলোকে এইখিনি এইখিনি বিদ্যা চৰ্চাও তেওঁলোকে কৰিবলগা হৈছে গতিকে এনেকুৱা হৈ গৈছে যে যিখিনি সময় আমি জীৱনৰ হাইস্কুলীয়া জীৱনৰ আটাইতকৈ মধুৰতম সময় বুলি কওঁ হাইস্কুলীয়া জীৱনটো বা তাতকৈ তলৰ খাপৰ জীৱনটো সেই সময়খিনি এতিয়া অলপ সলনি হৈছে আজিকালি প্ৰতিযোগিতাই ছাত্ৰ ছাত্ৰীবিলাকক এনেকুৱা এখন কঠিন ৰুমৰ মাজত আবদ্ধ কৰি ৰাখিছে তেওঁলোকৰ কাৰণে যিটো আমি আমাৰ সময়ত আমি যি ধৰণৰ এটা জীৱন মুকলিমূৰীয়া জীৱন যাপন কৰিছিলোঁ সেইটো তেওঁলোকে উপভোগ কৰিবলৈ পোৱা নাই আৰু গতিকে মই ভাবোঁ প্ৰত্যেকজন মানুহেই সোঁৱৰি চাব যে তেওঁলোকৰ হাইস্কুলীয়া বা প্ৰাইমেৰী স্কুলৰ জীৱনৰ যিখিনি সময় সেই সময়খিনিয়ে আটাইতকৈ বেছি মনোৰম বুলি তেওঁলোকে অনুভৱ কৰিব আৰু এতিয়া আমি যিসকল মানুহ জ্যেষ্ঠ নাগৰিক জ্যেষ্ঠ নাগৰিকসকলে সদায় আমি সেই সময়খিনিলৈ আমি উলটি কৰি আমাৰ ভাল লাগে আমি এই হালধীয়া সৰিয়হডৰাৰ মাজত দৌৰা দৌৰি কৰা সেই দৃশ্যবোৰ এতিয়াও মনত মনলৈ আহে একেলগে জুম বান্ধি মাছ মৰা মাছ ধৰা এইবিলাক কথা মনত পৰে গতিকে এই হাইস্কুলীয়া জীৱনৰ তলৰ খাপৰ এই জীৱনবোৰেই মই ভাবোঁ মোৰ লগতে বহুজনে আটাইতকৈ মনোৰম সময় বুলি তেওঁলোকে ক'ব বিচাৰিব